হেল্ল' হয় পূজা শৰ্মা ফুকননে বাৰু

অ আপোনালোকে মানে কোন কোন জেগাত মানে আপোনাৰ ধৰি লওক হেৰিটো মানে ফুৰাব লৈ যায় বা এনেকৈ জেগাবিলাক দেখাব লৈ যায় যোৰহাটৰ ছাইদে ন' তেতিয়াহ'লে আপোনালোকে হয়তো কাজিৰঙা সোমায় চাগৈ ন' মানে তাত লৈ যাব পাৰিব নেকি মই মই আপোনালোকৰ মই মানে আপুনি মিলাইকেনি কওকচোন মানে মই আছোঁ বাৰু বহুত কেইদিনে আছোঁ ইয়াতে অসমতে

অ হয় তেতিয়াহ'লে মানে মই যাব বিচাৰিছোঁ আপোনালোকৰ লগত অ ঠিকে আছে দিয়ক অ অ

অ হ'ব দিয়ক